হেল্ল' মই ভাস্কৰ জ্যোতি বৰবৰাই কৈছিলোঁ মই আপোনালোকৰ ডেলিভাৰী সেৱাটো বহুত ভাল পাইছোঁ কিয়নো আজি মই মোৰ অফিচৰ কামৰ বাবে ৰাতিপুৱা সোনকালে যাবলগীয়া হ'ল সেইবাবে মই মোৰ ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি যাব নোৱাৰিলোঁ আৰু মোৰ দিনতো বহুত ভোক লাগিছিল সেইবাবে মই আপোনালোকৰ তাত অৰ্ডাৰ কৰিছিলোঁ আৰু অৰ্ডাৰটো মই ঠিক সময়তে পাইছিলোঁ আৰু সময়ত পোৱাত মোৰ লগৰকেইজনো আহিছিল মোৰ কিয়নো মোৰ ভোক অলপ বেছিকৈ লাগিছিল সেইবাবে মই খাদ্য পৰিমাণটো অলপ বেছি দিছিলোঁ যিহেতু মোৰ লগৰকেইজনো সেই সময়তে আহি পালে তেওঁলোকেও মোৰ লগতে খাদ্য গ্ৰহণ কৰিব পাৰিলে আৰু তেওঁলোকৰে কৈছে যে আপোনালোকৰ খাদ্যসমূহ খাবলৈ বহুত স্বাদিষ্ট আছিলে আৰু আপ আৰু মই ডেলিভাৰী সেৱাটো বহুত ভাল পাইছোঁ কাৰণ সঠিক সময়ত মই মই আপোনাক ডেলিভাৰীটো পাইছোঁ